দোকানতে ভাল নহয় তোমালোকৰ অঁ অঁ অঁ পাবা কিমানমান লাগিব হয় দিব অঁ অঁ আচ্ছা পাই যাবা হেৰি দেউতাৰ কিবা হৈছিলে অঁ অঁ অঁ এই হ'ব চাহটো পাই যাবা তুমি

ঠিক আছে ঠিক আছে পাই যাবা অঁ মানুহ এনেই আছে বাৰু সেই ৰেটটো জানিছাই নহয় ৰেটটো অকণমান বাঢ়িল জি এছ টিটো হৈ গ'ল যে তাকে বাৰু বাৰু কিবা এটা মিলাই মিলি ধৰিম বাৰু হ'ব তাতে পে'মেণ্ট কৰি দিলেও হ'ব অঁ অঁ ঠিক আছে মই পঠাই দিম পঠাই দিম পঠাই দিম হ'ব মালটো পঠাই দিম নাই নাই তেনে নাই তে হেৰিয়াত দিলেও হ'ব আমাৰ মানুহ যাব নহয় দিগদাৰ তেওঁলোক দিলেও হ'ব হয় হয় বাৰু চাই লওঁ দেই চাই লওঁ পাৰিলে যাম অঁ অঁ পাৰিলে যাম বাৰু হ'ব হ'ব হ'ব ঠিক আছে অঁ পাই যাবা